অসমীয়া ভাষাটো এতিয়া আধুনিক পৃথিৱীত বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে কাৰণ আজিকালি অসমীয়া কৈ থকাৰ অৱস্থাত পতককৈ ইংলিছ শব্দ ব্য়ৱ হৈ যায় তাৰ পিছত হিন্দী হিন্দীটোৰ লগত আমি হিন্দীত কথা পাতি পাতি আমি যোনটো থলুৱা অসমীয়াটো সেইটো মানে লিখিত অসমীয়াটো নাইকীয়া হৈ গৈছেগৈ কথিত অসমীয়াতে হৈছে যিকোনো বঙালী ভাষা মিহলি হৈ গৈছে তাৰ পৰা কিছুমান দুটা এটা নেপালী ভাষাও আহি গৈছে হিন্দী আহি গৈছে ইংলিছ আহি গৈছে তেনেকুৱা সোমাওঁতে সোমাওঁতে এতিয়া এটা টাইমত এনেকুৱা হয়গৈ এটা এষাৰি বাক্য কওঁতে তাত তিনিটামান ইংৰাজী শব্দ থাকে তাত এটামান এই হিন্দী শব্দ থাকে তেনেকুৱাকৈ এনেকুৱাকেই যদি গৈ থাকে হয়তো এসময়ত অসমীয়া ভাষাটো মানে নাইকীয়া হৈ যোৱাৰ মানে সম্ভাৱনা আছে এতিয়া আমি এইটো নিজে ঠিক কৰিব লাগিব আৰু